মই ভাবোঁ ক্ৰিকেটটো বহুতেই এই এডভান্স হৈছে আৰু টি টুৱেণ্টি হওক বা তো আপোনাৰ ওৱান ডে' হওক সেইবোৰ বহুত আকৰ্ষিত হৈছে আৰু পৃথিৱীৰ ভিতৰত এটা দামী খেল বুলিয়েই ক'ব পাৰি আজিকালি প্ৰায় সুবিধা আছে আই পি এল ৰ পৰা আদি কৰি এনেকুৱা ধেৰ কিবাকিবি আপোনাৰ খেলৰ হেৰি হৈছে যেনে ক্ৰিকেটটো ফুটবল বা আন খেলতকৈ অলপ বেছি ভাল পোৱা হৈছে ল'ৰাবোৰ আৰু এতিয়া ধৰি লওক বেটিং হওক বা হেৰি হওক চবৰে এটা এটা নতুন নতুন ষ্টাইল আহি আছে শচীন তেণ্ডুলকাৰ তেখেতৰ দেখি বহুত আগবাঢ়ি গ'ল ল'ৰা ওলাই গ'ল ক্ৰিকেটত আকৌ বিৰাট কোহলি এনেকৈ কৰি আহি তেনেকৈ ক্ৰিকেটৰ এটা ভাল সমগ্ৰ বিশ্বতে এটা জনপ্ৰিয় হৈ পৰিছে